অঁ আছোঁ অঁ ভালে ভালে খোৱা বোৱা বনাব লাগিব আৰু এতিয়া পিকনিক নাই নাই নাই খোৱা দেই এটা কাম কৰোঁ নেকি আমি উলিয়াওঁ ব'লা নহ'লে এই পাচিঘাটলৈকে নহ'লে যাম যাবানি তাকে যোৱা হ'ব এই যোৱা বছৰো যোৱা নহ'ল এইবাৰো যোৱা যামচোন তেনেকৈ বুলি ভাবিছোঁ সবেই পৰিয়ালে লগে মিলি আৰু মানুহ অলপ ল'ম লৈ মেলি আৰু

এতিয়া গাড়ী এখন পাতিব লাগিব এতিয়া মানুহ বিছজনমান হৈ আছে আৰু পাঁচজনমান হ'লেতো আমি ট্ৰেভেলাৰ এখন ল'ব পাৰিম আৰু পঁচিছজন ধৰে যে এই পঁচিছজন অঁ ট্ৰেভেলাৰ পাৰিব চাগে বৰ দূৰলৈ নলওঁ আকৌ সেই পাচিঘাটতকৈ আৰু আগলৈ নাযাওগৈ আৰু পাৰিব তিনি ঘণ্টামান ৰাস্তাত নোৱাৰিব জানো পোৱা যাব

অঁ অঁ অঁ অঁ এই খোৱা নহ'লে এটা কাম কৰো এই ভাতকে ল'ম মাংস ল'ম মাছ ল'ম তাৰপৰা এইবিলাক পনীৰ ল'ম তাৰপৰা চব্জি তব্জি ল'ম আৰু লৈ মেলি ভাত মাংস ল'ম সেইখিনিয়েই আৰু বনোৱা মেলাখিনি কৰিম আৰু লগে ভাগে সবেই হ'ব নাই

প পনীৰকে লৈ ল'ম অঁ আৰু ব্ৰেকফাষ্টৰ কাৰণে অঁ ব্ৰেকফাষ্টৰ কাৰণে নহ'লে ব্ৰেড লৈ ল'ম তাৰপৰা কমলা লৈ ল'ম চাহো লৈ ল'ম ধুনীয়াকৈ সবেই খাম আৰু মিলিজুলি ফূৰ্তি কৰিম সেইটোৱে এতিয়া কি অঁ ছাউণ্ড বক্সটো অঁ গান বজোৱা এটা ল'ব লাগিব তাৰপৰা আকৌ হেৰি আকৌ তোমাৰ এতিয়া কেইটকাকৈ তোলোঁ গাড়ীখন এতিয়া কৈছে বাৰ হাজাৰ এয়া গাইপতি এতিয়া মানুহৰতো ছশ টকামানকৈ হ'লে হ'ব আৰু হয়নে অঁ তেনেকৈ হ'লেও সাতশমানকৈ পৰিব লাগিব তেতিয়াহ'লে লাগে তাৰপিছত তাকে আকৌ তাকে আকৌ অঁ সেয়াই এতিয়া কি কৰিম আৰু এতিয়াতো সাতশকৈ তুলিবই লাগিব এতিয়া মানুহে দিবলৈ বেয়া পালেও নহ'ব আৰু অঁ হেৰি পালেও এতিয়া অঁ দিব বাও তাৰপিছত আকৌ গৈ মেলি একেবাৰে সব চাই আহিব আৰু ধুনীয়াকৈ আৰু ল'ৰা ছোৱালীয়েও গৈ ভাল পাব আৰু এতিয়া পিকনিক বুলি আৰু উলিয়াইছোঁ আৰু নহ্ পইচাটোতো যাবই আৰু এইটো এতিয়া এতিয়া মাংস অঁ মাংসটো এতিয়া কি বুলি ল'বা বাৰু এনেই আইটেমটো হেৰি গাহৰিয়ে ল'বানে ব্ৰইলাৰে ল'বানে

অঁ সেইটোৱে কৰিব লাগে নহ্ তেনেহ'লে ব্ৰইলাৰকে লৈ ল'ম নেকি ল'ৰা ছোৱালীবোৰে আকৌ ব্ৰয়লাৰটোৱে খাই ভাল পায় নহয় কোমল আমল যে ব্ৰইলাৰ লৈ ল'ম লৈ কিনে তাৰপিছত এই মাছটো লৈ ল'ম তাৰপৰা আকৌ পনীৰো অলপ লৈ ল'ম তাৰপৰা তেনেকৈ কৰি জ্বলা ভাজি বনাম তাৰপৰা ভাজি এখন বনাম দাইল বনাম আৰু হ'বই পাঁচটা ছটা আইটেমটো হৈ যাব হয়নে তাৰপৰা

অঁ হৈছে হৈছে হেৰি পইচা তুমি তুলিবা আকৌ সেইফালে

তাৰপৰা তুমি কালেকশ্যনখিনি কৰিবা এইফালে ময়ো কেইজনমান আছে সেইকেইজনৰ ময়ো কালেকশ্য়নখিনি কৰিম কৰি কিনে ধুনীয়াকৈ পইচাকেইটা গোট খোৱাই কিনে হেৰি অকণমান সোনকালে কৰিব লাগিব এইবোৰ বজাৰ চজাৰ কৰিব লাগিব আৰু মানুহবোৰ চিয়'ৰটো সুুধিবা যায় যায় নাযায় কিছুমানে আকৌ যাম বুলি কৈ কৈ থাকিব লাষ্টত নাযাবগৈ সেইটো হয় মূৰামুৰি সময়ত কৈ দিয়ে নহয় নাযাওঁ আমুক তামুক ক'ব সেইকাৰণে সেইবোৰ চিয়'ৰকৈ সুধিবা যে যোৱা মানুহ লাগে দেই আৰু গাড়ীখনক একদম অঁ গাড়ীখনৰতো পাতিলোৱে বাৰু একেবাৰে খালি ৰাতিপুৱা একেবাৰে আন্ধাৰে মোন্ধাৰে অলপ সোনকালে সোনকালে আন্ধাৰে মোন্ধাৰে পাচিঘাট দূৰ হ'ব যে সেইটোৱে আৰু কথাটো গম পাইছা অঁ ঠিক আছে দিয়া অঁ